এক জানুৱাৰী দুহেজাৰ দুই তিনি জুলাই দুহেজাৰ তিনি আঠ মে' দুহেজাৰ চাৰি ছয় জুন দুহেজাৰ ন বাৰ ফেব্ৰুৱাৰী দুহেজাৰ চৈধ্য